হয় হয় হয় কওক হয় কওক হয় নেকি অ' কি কি ভিভ' অপ' ন ভিভ' অপ' আছে বাৰু কিমান টকীয়া লাগিছিল অ' টুৱেন্টি ফাইভৰ অ' টুৱেন্টি ফাইভৰটো আছে বাৰু খালী অলপ এতিয়া অকণমান দাম হ'ব কেলেই মানে হেৰি ম'বাইলটো নতুন যে এতিয়া নতুন মাৰ্কেটত আহিছে আৰু বেলেগ কি কিবা আৰু বেলেগ এম আই এম আই ম'বাইলটো টো অলপ ৰে'টটো অলপ কম আছে সেইটোও ল'ব পাৰিব সেইটো অফাৰটো বৰ্তমান অফাৰ অফাৰটো বৰ্তমান এতিয়া শেষ হৈছে অফাৰটো নাই বাৰু এতিয়া শেষ হৈছে অফাৰটো ভিভ'টো তুমি হেৰি এইটো ভিভ'টো দাম হৈছে থাৰ্টি ফাইভ হৈ আছে এতিয়া বাজেটো বহুত কম বাজেটেই ধৰিছা নাই ভিভ'টো এতিয়া তুমি যিটো বাজেট কৈছা সেইটো বাজেটত দিব পৰা নাযাব কিবা এটা মিলাই দিলে হ'ল ঠিক আছে ঠিক আছে আহিবা অ' ঠিক আছে